মই এটা ফোন কিনিছিলোঁ ফোনটো সম্পূৰ্ণৰূপে বেয়া বুলি ক'লেও ভুল নহ'ব ফোনটোৰ ফটো কোৱালিটিৰ ফালৰ পৰা ভিডিঅ' কোৱালিটিৰ ফালৰ পৰা বেটেৰী বেক আপৰ ফালৰ পৰা সকলো ফালৰ পৰাই ফোনটো একেবাৰেই বেয়া আছিলে ফোনটো বহুত বেছি হেং মাৰিছিলে গতিকে মই সেই ফোনটো সলাই বেলেগ নতুন ফোন এটা ল'বলগীয়া হ'ল